বিশেষ উৎসৱ বা পৰ্ব পৰ্বত মই সাধাৰণতে ঘৰুৱা বা কোনো সামাজিক অনুষ্ঠানত পায়স বনাই ভাল পাওঁ মাছ বনাই ভাল পাওঁ ৰাজমাহ কাবুলি চানা এইবিলাক বনাই ভাল পাওঁ সেইখিনি বনাবলৈ যিখিনি পায়স বনাবলৈ এতিয়া আপোনাৰ চাউল গাখীৰ কাজু কিচমিচ এইখিনি বস্তু লাগে চাউলখিনি অকণমান তিয়াই থ'ব লাগে আধাঘণ্টামানৰ আগত তাৰপৰা গা আপোনাৰ চাউলৰ প পৰিমাণ অনুযায়ী গাখীৰখিনি ল'ব লাগে গাখীৰখিনি গৰম উতলাই ল'ব লাগে তাতে তেজপাত এটা দি ল'ব লাগে তাৰপিছতে চাউলখিনি দি চাউল সিজাৰ পিছত চেনি দিব লাগে তাত চেনি চাউল যেতিয়া চেনি চাউল মিলি যায় তাৰপিছত তাত কাজু কিচমিচ অকণমান দি দিলে পায়সখিনি ধুনীয়াকৈ ৰেডি হৈ যায় আৰু দ্বিতীয়তে মই অনুষ্ঠানবিলাকত কেতিয়াবা মাছৰ চৰ্চৰি বনাওঁ সেইখিনিত আপোনাৰ মাছখিনি সৰু মাছ হ'লে বেছি ভাল হয় সেই মাছখিনি লাহেকৈ ধুই ব বাকলি গুচাই ধুই সৰিয়হ বটা দিওঁ আৰু তাতে এটা বিলাহী কাটি দিওঁ কেঁচা জলকীয়া দিওঁ আৰু মাছখিনি তাত ভাজি পেলাই পুৰা ভাজিব নালাগে অকণমান কম পৰিমাণত ভাজি পেলাই তাত গাতে ৰসটো থকাকৈ উতলাই ৰাখি নমাই দি তাত অকণমান কেঁচা মিঠাতেল দি থ'ব লাগে আৰু গৰমে গৰমে ভাতৰ লগত খাবলৈ বৰ সোৱাদ হয় আৰু তৃতীয়তে কাবেলি চানাটো তেনেকৈ ৰাতি তিয়াবা আৰু পিছবেলা বনাবলৈ হ'লে আগবেলা তিয়াই থ'ব লাগে ৰাতিপুৱা হ'লে ৰাতি তিয়াই থ'ব লাগে তাত আকৌ ব কাবেলি বুটখিনি আগেয়ে পাঁচ ছটামান চিটি কুকাৰত হুইচেল দি বইল কৰি ল'ব লাগে তাতে আলু কোনোবাই খাই যদি আলু এটা নেখালেও নিদিলেও আপত্তি নাই তাত পিয়াঁজ নহৰু আদা বটা দি কাবেলি চানাখিনি তেজপাত দিব লাগে আৰু তেল মাৰিব লাগে তাত মা মচলা হিচাপত জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিলেই জোখৰ হয় তাতকৈ বেছি মচলা দিলে খাবলৈ বেয়া লাগে সেইটো বস্তু মই বনাওঁ আৰু ৰাজমাহো তেনেকৈয়ে বনাওঁ